অঁ খুৰী ভালে আছে অঁ কি হা ভাল দিয়ক কি কৰি আছিলে অঁ এই বিশেষ কাম এটা কাৰণে ফোন কৰিলোঁ ৰ'ব এই বিহুৰ পিঠা বনালে নেকি আপুনি অঁ এই মই মানে ট্ৰাই কৰিম বুলি ভাবিছিলোঁ কিন্তু নাজানোঁ নহয় এতিয়া কেনেকৈ বনায় অঁ শিকাই দিয়কচোন অকণমান কৈ দিয়ক নাৰিকলৰে বনালোঁ হয় অঁ অঁ অঁ অঁ

অঁ অঁ

গুৰ কিমানকৈ দিব লাগিব গুৰ মানে নাৰিকল যিমান থাকে সিমান গুৰো দিব লাগিব নেকি

অঁ অঁ

অঁ অঁ অঁ অঁ আৰু লাৰুটো এনেকৈ যে মানে গোট খাই যে সেইটো মানে কি কি মিলাব লাগিব নাৰিকলৰ লগত গুৰে মিলাব লাগিব নেকি অঁ অঁ অঁ অঁ অঁ অহ্ অঁ অঁ ঠিক আছে মই মানে বনাম বুলি ভাবিছিলোঁ ৰ'ব কালি বনাম ৰ'ব তে ঠিক আছে বাৰু অঁ আহিবচোন কালি আমাৰ তাত অঁ অঁ ঠিক আছে বাকী এতিয়া ভাত হ'ল ৰন্ধা অঁ অঁ অঁ ঠিকে আছে দিয়ক দিয়ক তে খুৰী কালি আহিব মই মানে বনাম আপুনি অকণমান চাই দিব আৰু

অঁ মাতিম মই মাতি দিম দিয়ক পুৱাৰ ভাগতে অঁ অঁ ঠিক আছে দিয়ক খুৰী